অঁ মই বিচাৰিছিলোঁ অঁ অঁ আপুনি চাহ চাহৰ খেতিৰ বিষয়ে ভালকৈ জানে অঁ অফাত বাগানো আছে অঁ এই চাহৰ খেতিৰ বিষয়ে ভালকৈ জানে বুলি শুনি আছো মানুহৰ মুখত অঁ এই কেনে মোৰ মোৰ অলপ মাটি আছে মই এবিঘা এবিঘামান মাটি আছে তাতে চাহখেতি অকণমান কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে কেনেকৈ কৰে চাহখেতি এইটো অঁ এঢলীয়া টাইপৰ মানে তেনেকৈ নহয় সমানেই এঢলীয়া কৰিব লাগিব আৰু চাহখেতি কৰিব লাগিলে অঁ

অঁ অঁ আমাৰ মাটিখিনি অৱশ্যে অকণমান বড়ি আছে বড়ি এইটো অকণমান ওখ মাটি আছে মাটিখিনি অঁ তাত পানী নহয় অঁ সেইখিনি হেৰি নহয় ইয়াতে এই মই ৰাজীৱ ঠাকুৰ থানৰপৰাই কথাটো কৈছোঁ অঁ অঁ অঁ অঁ অঁ তাকেতো আপুনি আপুনি আহিবচোন এই চাই তেতিয়া আৰু কি সাৰ লাগে কি কথা কেনেকৈ কৰিব লাগে এইবিলাক আৰু আপুনি চাব চাই আপোনাৰ তেতিয়াহে কথা পাতিব লাগিব আৰু কৈ দিব কি কেনেকৈ কি কৰিব পাৰি এনেই মনেদি ভাবি আছো অঁ এবিঘাতকৈ অলপ বেছিয়েই আছে মাটি মানে সেইখিনিত মানে চাহ অঁ অঁ বাৰু অঁ অঁ অঁ মই আপুনি কেতিয়া আহিব পাৰে সুবিধাটো জনাব সেইমতে আহিব অঁ আহি মানে আহি জনাই দিব সেইমতে বাৰু আহিব এতিয়া বাৰু ৰাখিছোঁ আপোনাৰ কাম আছে অঁ ৰাখিছোঁ বাৰু হ'ব দিয়ক অঁ